হয় কোৱা ঘৰতে আছোঁ কাম নাই ঘৰতে বহি আছোঁ ৰিলায়েঞ্চত কিবা জৱ ওলাইছে নি মানে এডভৰটাইজমেন্ট দেখিছিলোঁ পঢ়া গ্ৰেডুৱেশ্যনটো কমপ্লিট হৈছে হে কিহৰ এক্সপেৰিয়েঞ্চ এক্সপেৰিয়েঞ্চ নাই তাত বি এম পাবলৈ এক্সপেৰিয়েঞ্চ লাগিব বিশালত ভাল হ'ব নি বাৰু দৰমহাটো কম নেকি বিশালত ৰিলায়ঞ্চৰ পেকেজটো

অঁ প্ৰথমটো এবৰমানে এবছৰমানে এক্সপেৰিয়েঞ্চ কৰিবই লাগিব এবছৰমান কাম কৰা পিছতহে ত' অকণমান প্ৰমোশ্যনলৈ মাথা মাৰিব পাৰোঁ প্ৰথম কামটোকে সোমাই লওঁ বাৰু প্ৰথম প্ৰমোশ্যনটো বহুত দূৰৰ কথা

এই এয়া মাথা ৰিলায়েঞ্চ ডিলাৰত চেলচত সোমাই লাভ নাই এইবোৰত ভাল কমছে কম তই ক'লৈকো যাব নেলাগে একে ঠাইতে সোমাই কাষ্টমাৰ এইবোৰ বস্তু দেখুৱাই দিলে হয়টো হৈছে বস্তু কি বস্তু লাগে এইটো ৰিলায়েঞ্চ হওক বিশাল হওক

তেতিয়া হ'লে আকৌ টাইম আছে প্ৰথমতে ৰিলায়েঞ্চ স্মাৰ্ট পইণ্টোতে হ'লেও সোমাই পাওঁ তাৰ পৰা ট্ৰান্সফাৰ লৈ তালৈ যাবলৈ বেছি ভাল হ'ব অঁ হ'ব তই অঁ তই ডকুমেণ্টখিনি ৰেডি কৰি অঁ ডকুমেণ্টখিনি ৰেডি কৰি লও অঁ আমাৰ বজাৰতে আমাৰ ওচৰতে সেইখিনি টিভিখনকে বনাই থৈ কাইলে গুচি যাম ঠিক আছে